আপুনি এই অঞ্চলত ধৰা কিছুমান মাছৰ বিষয়ে ক'বলৈ হ'লে যে মাছ মোৰ সৰুৰে পৰা বহুত প্ৰিয় সৰুৰে পৰা মই মাছ খাই বহুত ভাল পাওঁ সেয়েহে সেই যেতিয়া সময়ৰ লগে লগে সময়ৰ লগে লগে মইও মাছ ধৰা আৰম্ভ কৰিছোঁ যেতিয়া সৰু আছিলোঁ তেতিয়া দেউতা বা ককাহঁতে আমাৰ ওচৰতে থকা খাল বিল নদী এইবিলাকৰ পৰা মাছ মাৰি আনি আনি খোৱাইছিলে এইবিলাক এইবিলাক খাই মই বহুত জুতি পাইছিলোঁ কিন্তু যেতিয়া লাহে লাহে মইও ডাঙৰ হ'ব ধৰিলোঁ মইও লগৰ লগ সমনীয়াৰ লগত ওচৰতে থকা বিল খাল আদিত মাছ মাৰিবলৈ ধৰিবলৈ আৰম্ভ কৰিছিলোঁ সাধাৰণতে মাছৰ কথা ক'বলৈ গ'লে আমাৰ গাঁৱত নানা ধৰণৰ আমাৰ অঞ্চলতে পোৱা কিছুমান মাছ পোৱা যায় সেইবিলাকৰ ভিতৰত ৰৌ বৰালি শ'ল মাগুৰ কাৱৈ পুঠি খলিহনা দৰিকণা আদি মাছ এইবিলাক পোৱা যায় এইবিলাক মাছ সাধাৰণতে যিহেতু আমাৰ প্ৰকৃতিৰ মাজতে পোৱা যায় গতিকে এইবিলাক মাছৰ সোৱাদেই বেলেগ আনহাতে যদিও বজাৰৰ পৰা চালানি মাছ আনি কিনি হোৱা কিনি খোৱা যায় কিন্তু সেইবিলাক মাছৰ সোৱাদতকৈ এইবিলাক মাছৰ সোৱাদটো বেলেগ আৰু আৰু এইবিলাকৰ চাহিদাও বেলেগ সাধাৰণতে উচ্চ চাহিদাৰ মাছ বুলি ক'বলৈ গ'লে আমাক আমা আমাৰ যিবিলাক খাল বিল নদীত আদিত প প্ৰাকৃতিকভাৱে মাছ পোৱা যায় সেইবিলাকৰ অৰ চাহিদাও অ অতি বেছি আৰু সেইবিলাকৰ দামো বেছি আনহাতে যিবিলাক বাহিৰৰ পৰা অহা চালানি মাছ সেইবিলাকৰ সোৱা সোৱাদটো কিছু যিহেতু বৰফত থৈ সেইবিলাক বহুতদিন আগতে মাৰা মাছ হয় গতিকে সেইবিলাক মাছৰ অৰ চাহিদাটো কম কম সেয়েহে মই কওঁ যে যে প্ৰাকৃতিক যিবিলাক আমাৰ খাল বিল আদিত পোৱা পুঠি শ শ'ল দৰিকণা বৰালি ৰৌ মাগুৰ শ'ল ভকুৱা আদি এইবিলাক মাছ মাছৰ সোৱাদটো বেলেগ এইবিলাক মাছ খুবেই ভাল লাগে খাই সাধা সাধাৰণতে এইবিলাক মাছৰ দাম বুলি ক'লে যে বৰালি মাছৰ দাম আঢ়ৈশ আমাৰ গাঁৱত যিবিলাক লোকেল বৰালিৰ দামো দামটো আঢ়ৈশ টকা তাৰপিছত মাগুৰ তাৰপিছত মাগুৰ মাছৰ দাম দুশ টকা ঠিক তেনেকৈ পুঠি পুঠি মাছৰ কেজি আঠশ টকা এইবিলাক নানা ধৰণৰ নানানটা মাছ পোৱা যায় কিন্তু বতৰ অনুযায়ী মাছবিলাকৰ দামবিলাকো বেলেগ বেলেগ হয় যিহেতু কেতিয়াবা বাৰিষাকালত মাছ উভৈনদী হৈ পৰে তেতিয়া মাছৰ দামটো কমি যায় আনহাতে যেতিয়া খৰালি দিনত বিল খাল আদি এইবিলাক শুকাই যায় এই তেতিয়া মাছৰ দামটো দামটো বৃদ্ধি হয় গতিকে মাছৰ দামটো যে একেই থাকিব সেইটো নহয় ঋতু অনুযায়ী দামবিলাকো সলনি হৈ যায় থাকে সেয়েহে মই কওঁ কওঁ যে মাছৰ বাৰিষাকালত আমি বহুত কম মূল্যতে মাছটো খাব পাৰোঁ আৰু আনহাতে খৰালি দিনত মাছৰ দামটো বেছি বেছি হয় হয় কি কিন্তু সাধাৰণতে আমি ক'বলৈ গ গ'লে বাৰিষা কালত আমাৰ গাঁৱৰ মানুহে মাছ মাছ নি নিকিনাকৈয়ে হৈ যায় কাৰণ সকলো মানুহেই মাছ মৰা সকলো মানুহৰ ঘৰতে মাছ মৰা সঁজুলি থাকে আৰু সেই সঁজুলিৰে প্ৰয়োগ কৰি মানুহে নিজে মাছ মাৰি খায় গতিকে এই এইবিলাক ক'ব বিচাৰোঁ যে মই এইটোয়ে ক'ব বিচাৰোঁ যে যে মাছৰ উচ্চ এক চাহিদা আছে আৰু মাছৰ বজাৰখনো ডাঙৰ আৰু আনহাতে আমাৰ গাঁৱৰ কিছুমান মানুহে মাছৰ ব্যৱসায় কৰি কৰি চলি আছ আছে আৰু জীৱন নিৰ্বাহ কৰি আছে